আমাৰ পৰিয়ালত কাৰোবাৰ গা অসুখ হ'লে মই বিভিন্ন ধৰণে কিছুমান বস্তু বনাই খোৱাওঁ এনে ধৰক জ্বৰ চৰ্দি হ'লে আমি জালুকীয়া মাংস বনাওঁ মাংসখিনি আনি লোকেল মুৰ্গী অকণ আনি ভালকৈ ধুই পখালি লৈ আদা নহৰু মিক্সিত দি পিচি লৈ আৰু পিঁয়াজ কাটি মিঠাতেল অকণ দি জিৰা অকণ দি জিৰা ধনিয়া গুড়া দি পেলাই ধুনীয়াকৈ মঠি লওঁ মঠি লোৱাৰ পাছত তেলত বহাই ভাজোঁ ভাজি ভাজি অলপ সময় মাংসটো অলপ বইল হোৱাৰ পাছত পানী দিওঁ দিয়াৰ লগে লগে আমি জালুকখিনি দি দিওঁ জালুক অকণমান জ্বলা হোৱাকৈ দিব লাগে তেতিয়াই চা কাহ চৰ্দি হ'লে বহুত ভাল কাম কৰে আৰু মছন্দৰী খোৱাওঁ মছন্দৰী কাৰোবাৰ যদি পেটৰ অসুখ হয় বাৰে বাৰে পায়খানা কৰিবলৈ গৈ থাকে মছন্দৰী আনি ভালকৈ ধুই পখালি কলপাত এখনত অকণমান নিমখ দি পেলাই নুৰিয়াই পেলাই জুইত জুই থাকিলে জুইত দিওঁ জুই নহ'লেও কেতিয়াবা আমি গেছতে অকণ ষ্টেণ্ড এডাল দি পেলাই গেছতে অকণ বইল সেকি দিওঁ যেতিয়া সিজি যায় আৰু সেই বস্তুটো উলিয়াই ধুনীয়াকৈ পিটিকা কৰি ভাতৰ লগত খাবলৈ দিওঁ তাৰপাছত আমি মানিমুনি মানিমুনি অসুখ হ'লেও নহ'লেও আমি মানিমুনি আমি মানে সদায়ে প্ৰায়ে খোৱা হয় ৰাতিপুৱা অকণমান বুটলি আনি পেলাই পিহি পেলাই তাৰ ৰসখিনি আমাৰ ল'ৰা ছোৱালীক খোৱাওঁ মানিমুনি মগজৰ কাৰণেও বহুত ভাল আৰু ভেবেলী লতা ভেবেলী লতা মাগুৰ মাছ কাৱৈ মাছ আৰু শ'ল মাছ এইবিলাক দি নৰসিংহৰ লগত পিহি ৰস উলিয়াই সেই মাছৰ লগত জোল বনাই খাওঁ সেইবিলাকে বহুত শৰীৰত কাম কৰে আৰু ৰঙা চাহ আমি খাওঁ ৰঙা চাহটো ৰাতিপুৱা প্ৰায়ে ৰঙা চাহ খোৱা হয় ৰঙা চাহটোৱে মানুহক একো অপকাৰ নকৰে তাতে অকণমান আদা দিওঁ কেতিয়াবা জালুক দিওঁ দি পেলাই চাহকণ আমি তেনেকৈ খাওঁ বা বেলেগকো দিওঁ